ভাৰতৰ স্বাধীনতা সংগ্ৰাম বুলি ক'লে আমি পোনপ্ৰথমে নাম ল'ব লাগিব মহাত্মা গান্ধী তেওঁ স্বাধীনতা আন্দোলনৰ গুৰি ধৰোতা আছিল তেওঁৰ অশেষ কষ্টৰ বলত ভাৰতে স্বাধীনতা পাবলৈ সক্ষম হৈছিল তেওঁ ব্ৰিটিছৰ ওফৰাই ভাৰতীয়ক স্বদেশীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল মহাত্মা গান্ধীৰ নেতৃততে ভাৰতীয় আন্দোলন অসহযোগ আন্দোলন অহিংসা আদি আন্দোলন হৈছিল মহাত্মা গান্ধীৰ উপৰিও কনকলতা তৰুণৰাম ফুকন নলিনীবালাদেৱী ভোগেশ্বৰী ফুকননি আদি নেতাসকলেও স্বাধীনতা আন্দোলনত সহযোগ কৰিছিল সকলোৰে প্ৰচেষ্টাৰ বলতেই ভাৰতে স্বাধীনতা লাভ কৰিলে